মোক আকৰ্ষণীয় অনুভৱ কৰা অসমীয়া ভাষাটোৰ কিছুমান অনন্য বৈশিষ্ট্য় হৈছে অসমীয়া ভাষা হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয় আৰ্য ভাষা ইয়াক ঘাইকৈ উত্তৰ পূৱ ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয় ই অসমৰ ৰাজ্যিক ভাষা অৰুণাচল প্ৰদেশ পশ্চিম বংগৰ কোনো কোনো ঠাইত আৰু উত্তৰ পূৰ্বাঞ্চলৰ আন আন ৰাজ্যতো অসমীয়া ভাষী লোক আছে অসমীয়া ভিত্তিত নাগামিচ নামৰ এটা সংযোগী ভাষা নাগালেণ্ডত ব্যাপকভাৱে ব্যৱহাৰ হয় ভূটানতো কিছুসংখ্যাক অসমীয়া ভাষী লোক আছে অসমত বৰ্তমান অসমীয়া ভাষা কোৱা মানুহৰ সংখ্যা এক দশমিক তিনি জিৰ' কোটিৰো বেছি আৰু বিশ্বজুৰি এই সংখ্যা প্ৰায় দুই কোটি অসমীয়া ভাষাৰ গঢ় আৰু ধ্বনিৰ বৈশিষ্ট্য়সমূহ সংস্কৃতৰ পৰা উদ্ভৱ হৈছে অসমীয়া লিপিৰে এই ভাষা লিখা হয় হয় প্ৰাচীন কালৰে পৰাই নিজা লিপি আৰু লিখিত সাহিত্যৰে পুষ্ট হৈ অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে অসমীয়া ভাষাৰ উদ্ভৱ সম্পৰ্কে বিভিন্ন ভাষাবিজ্ঞানীয়ে সময়ে সময়ে বিভিন্ন মত আগবঢ়াই আহিছে এইবিষয়ে ঘাইকৈ ছয়টা মত পোৱা যায় বৰ্তমানলৈকে কোনো এটা মতৰ ক্ষেত্ৰতে ভাষাবিজ্ঞানীসকল একমত হ'ব পৰা নাই কিন্তু মাগদী প্ৰাকৃত সম্পৰ্কে বহু কেইজন ভাষাবিজ্ঞানী সহমতত উপনীত হৈছে মাগদী প্ৰাকৃতৰ ইতিহাসলৈ লক্ষ্য কৰিলে দেখা যায় যে অসমীয়া ভাষা প্ৰদানকৈ ভাৰত ইউৰোপীয় বা ভাৰত ইউৰোপীয় পৰিয়ালৰ সপ্তম শাখাৰ পৰা বিকাশ হৈছে সপ্তম শাখাৰ এটা প্ৰধান ভাগ আছিল আৰ্য বা ভাৰত ইৰাণীয় এই আৰ্য ভাষাৰে এটা প্ৰধান ঠাল ভাৰতীয় আৰ্যৰ পৰা ষষ্ঠ শতিকাৰ পৰা দশম শতিকাৰ ভিতৰত বিকাশ হোৱা মধ্য় ভাৰতীয়া আৰ্য ভাষাৰ অন্তৰ্গত বিভিন্ন প্ৰাকৃতসমূহৰ ভিতৰত মাগধী প্ৰাকৃতৰ আন্ত্য প্ৰাকৃত বা অপভ্ৰংশৰ স্তৰৰ মাগধী অপভ্ৰংশৰ পৰা অসমীয়া ভাষাৰ জন্ম হয়